হেল্ল' মই ময়ুৰী ৰেষ্টুৰেণ্টৰ পৰা চিংৰা অৰ্ডাৰ কৰিছিলোঁ কিন্তু চিঙৰাটো নাহি মোৰ কচৰী আহিল মোক এই অৰ্ডাৰটো প্লিজ কেঞ্চেল কৰি দিব মোক আগৰ চিঙৰাটো দি দিলেই হ'ল